সাধাৰণতে আমাৰ অঞ্চলত বহুতো জীৱ জন্তু দেখা পোৱা যায় বিশেষকৈ ঘৰচীয়া জন্তু দেখা পোৱা যায় কাৰণ আমাৰ অঞ্চলত ঘৰচীয়াটো যেনে গৰু ছাগলী এনেধৰণৰ জন্তুবিলাক দেখা যায় কাৰণ আমাৰ অঞ্চল গাঁৱলীয়া বিশেষকৈ ঘৰচীয়া জন্তু দেখিবলৈ পোৱা যায় আৰু সেইসকল সেইসকলৰ পৰা আমি বহুতো উপকৃত হ'ব পাৰোঁ

আমাৰ গাঁৱলীয়া সমাজত সকলোৱে গৰু পোহে ছাগলী পোহে এনেকুৱা ধৰণৰ জীৱ জন্তুবিলাকক খুব মৰমত ৰাখে তেওঁলোকৰ পৰা বহুত উপকৃত হোৱা দেখা যায় গতিকে সকলোৱে তেওঁলোকক আদৰ সাদৰ কৰে সময়ত খোৱা বোৱা দিয়ে আমাৰ জীৱ জন্তুৱে এখন গাঁৱলীয়া সমাজত বসবাস কৰি আছে